অঁ কোৱা হয় নেকি কিয় ওচৰত কিবা নদী আছে নেকি হয় নেকি অঁ নদীৰ অচ অ অঁ অঁ নদীৰ ওচৰত কোনো বান্ধ চান্ধ নাই নেকি মথাউৰি দিয়া নাই নেকি বৰপেটা ডি চি কৰ ওচৰত যোৱা নাই অঁ তেতিয়াহ'লে বাৰিষাটো দিগদাৰ হ'বই নদীৰ ওচৰত থকা মানুুহ বাৰিষাটো দিগদাৰ হ'বই ৰাস্তা ঘাট বুৰ যোৱা অঁ অঁ অঁ অঁ সেইটো হয় কাৰণ নদীৰ বান্ধটো নিদিয়ালৈকে অসুবিধা হৈয়ে থাকিব অঁ ওচৰত নদী থাকিলেতো আৰু ৰাস্তা ঘাটবিলাক তেনেকুৱা হ'বই সেইটো স্বাভাৱিক অঁ অঁ অঁ সেইটো মোৰ ফালৰপৰা কিবা যদি সুবিধা পাওঁ সেইটো বাৰু কৰিম আৰু কিন্তু বান্ধটো নিদিয়ালৈকে তেনেকৈয়ে থাকিব